এই আমাৰ এখান বিয়া আছিল আলু লাগছিল কিমানমান দাম হ'ব অঁ আলু লাগিব চাউল দালি দালি লাগিব পিয়াঁজ লাগিব অঁ দামটো কওকচোন বাৰু

অঁ অঁ অঁ অঁ অঁ চাউলৰ কিমান দাম চোণাচক্তি চাউলৰ কিমান দাম অঁ আৰু চি আই টোৰ অঁ অঁ মিঠাতেল মিঠাতেল সাত অঁ মিঠা আৰু এই কিমান দাম

দালি এক থালিত কিমান লাগবু নো দালি এটা এটা মানুহ দামটো কিমান মান পৰিব অঁ গোটাইখিনি অঁ পঞ্চাশ হাজাৰ মান পায় আমাৰ তাৰমানে বিয়াখানত মানুহ অলপ বেছি হ'ব অলপ মালটো বেছিকে আনব লাগবু পঞ্চাশ হাজাৰ মান টোটেল মিলবুনে হ'ব দে পিছত ফোন কৰি আছোঁ দে